মই পাচলি বা মাংস মানে যিকোনো খাদ্য বনোৱাৰ আগতে মই বাচনখিনি আগতে ধুই লওঁ কেৰাহিবিলাক ধুই মেলি ভালদৰে চাফা কৰি ধুই লওঁ তাৰপিছত যদি মাংস বনাওঁ মাংস যদি ব্ৰইলাৰ ব্ৰইলাৰ মাংস বনালে আগতে মই মাংসখিনি চাফা কৰি ধুই লওঁ তাৰপিছত অলপ মেৰিনেট কৰি লওঁ তাতে দিওঁ পিঁয়াজ নহৰু আদা তাৰপিছত অলপ তেলো দিওঁ কেতিয়াবা বিলাহী তাৰপিছত মচলা কালাৰ কাৰণে দিওঁ মিছিৰি পাউদাৰ জীৰা ধনিয়া সেইবিলাক মচলা দি অলপ টাইম মেৰিনেট কৰি থওঁ আধা ঘণ্টামান তাৰপিছত আধা ঘণ্টা হোৱাৰ পাছত কেৰাহিত তেল গৰম কৰি পিঁয়াজ দিওঁ পিঁয়াজ দি নহৰু আদা তাতো দিওঁ তাৰপিছত তাতো তেলতে দিওঁ সকলোবিলাক তাতো অলপ অলপ মচলা দিওঁ তাৰপিছত মাংসখিনি দি দিওঁ ভাজি থাকো ভাজি থাকো অলপ গোন্ধ উলালে অলপ মাংসখিনি সিজা পিছত গ্ৰেভি বনাবৰ কাৰণে অলপ গৰম পানী দিওঁ গৰম পানীত দিয়াৰ আগতে আলু দিওঁ তাৰপাছত গৰম পানী দিওঁ গৰম পানী দিয়াৰ আগত তেনেকেই মাংসখিনি বনোৱা হয় তাৰপিছত যদি বেলেগ পাচলি বনাওঁ কচুশাক বনাওঁ কচুশাক বনালেকেনে কচুখিনি ভালদৰে ধুই লওঁ কেৰাহিত প্ৰথমতে পানী ঠাণ্ডা পানী দিওঁ পানীখিনি গৰম কৰাৰ পিছত কচুকেইডাল দি দিওঁ কচুখিনি বইল কৰি লওঁ বইল কৰাৰ পিছত তাৰপা সেই বইল কৰা পানীখিনি পেলাই দিওঁ পেলোৱাৰ পিছত আকৌ কচুখিনি তাৰপিছত কেৰা ভাজোঁ কেৰাহিত তেল গৰম কৰি তাত নহৰু আদা দিওঁ তাৰপিছত বিলাহী দিওঁ তাৰপিছত তেনেকেই কচুখিনি দি দিওঁ কচুখিনি দিয়াৰ পিছত তাত মানে পানী অলপো নাৰাখোঁ তেনেকেই অলপ ভাজি মেলি শুকানকৈ দিওঁ যদি মাছৰ মাথাৰ লগত বনাওঁ কচুশাক তেনেকেও ভাল লাগে মাছৰ মাথাখিনি টান টানকৈ ফ্ৰাই কৰি কচুখিনি বইল কৰোঁ বইল কৰাৰ পিছত তাত তেলত ভাজি দিওঁ পিঁয়াজ নহৰু দি তাৰপিছত কচুখিনি দিওঁ তাৰপিছত ভাজি সেই ফ্ৰাই কৰি থোৱা মাছৰ মাথাকিটা দি দিওঁ তেনেদৰেই মই পাচলিবিলাক ৰান্ধো